মিনাক্ষী বাইদেউ হয়নে ভালে আছে নহয় হয় আমাৰ যিহেতু গ্ৰাম্য অঞ্চল হয় আমাৰ গাঁৱত বিশুদ্ধ খোৱা পানীৰ অসুবিধা হৈছে আপুনি কিবা সুবিধা কৰি দিব পাৰিব নেকি

হয় আপুনি কি কৈছে অঁ অহা দেওবাৰে মানে অহা সপ্তাহত কৰা যাব পাৰিব মানে

অঁ দছ মান বজাত পাৰিব সকলো আজৰি হৈ থাকিম টাইমত হয় ঠিক আছে ধন্যবাদ